আমি কৃসকসকলে জন্তুবোৰক যথেষ্ট ধৰণৰ সুবিধা দিওঁ যেনে ধৰক বাৰিষাত মহৰ কামুৰণিৰ পৰা আমি আঁঠুৱা কৰি দিওঁ আৰু ঘৰলৈ আনি মেলি দানা খেৰ দল ঘাঁহ আনি আমি কাটি খুৱাওঁ আমি বিশেষ যত্ন কৰোঁ উপযুক্ত সময়ত পানী উপযুক্ত সময়ত ঘাঁহ মানে আমি খুৱাই পিনি গৰুক পশুসকলক আমি যথেষ্ট ধৰণৰ কষ্ট কৰোঁ আৰু আমাক উপযুক্ত সময়ত ছাগলীবৰেও আমি ভেটেনেৰীলৈ নি পিনি খাঁচী কৰোঁ বেজি দিয়াওঁ আৰু প্ৰতিষেধক গৰু ছাগলীক প্ৰতিষেধক বেজিও দিওঁ তেনেধৰণে আমি গৰু ছাগলীৰ প্ৰতি যত্ন লওঁ আৰু আমি সময়মতে গোহালিবিলাক বা ছাগলী গঁড়ালবিলাক নিৰ্দিষ্ট সময়ত আমি চাফা কৰি পিনি আমি নিৰাপদে গৰু ছাগলীক যোগান ধৰোঁ